হেল্ল' দাদা মই ধেমাজি বাছ ষ্টেণ্ড যাব লাগিছিল চমাৰজানৰ পৰা ৰাতি এঘাৰটা বজাত কিমান মান টাইম লাগিব বাৰু মই আপোনালোকৰ তাত কেব এখন বুক কৰিম বুলি ভাবিছিলোঁ জনাবচোন কিমান টাইম লাগে